প্ৰথমতে মই পেডেল চাইকেল চলাবলৈ শিকিছিলোঁ সময়ৰ লগে লগে চাইকেল এৰিবলগীয়া হ'ল মেট্ৰিক পাছো কৰিলোঁ লগৰ সমনীয়াক দেখি মোৰো বাইক চলাব মন গ'ল ময়ো বাইক ল'লোঁ বাইক লোৱাৰ লগে লগে ঘৰৰ কিছুমান সমস্যা সমাধান কৰিবপৰা হ'লোঁ ভাইটি ভন্টিক স্কুলৰপৰা আনিবপৰা হ'লোঁ ঘৰত ইটো সিটো কামো কৰিবপৰা হ'লোঁ মাক দেউতাক দূৰ দূৰণিত ফুৰাব নিবপৰা হ'লোঁ সময়ৰ লগে লগে বাইক এৰি গাড়ীও চলাব শিকিলোঁ ঘৰত সমস্যা আৰু কমি আহিল দূৰ দূৰণি কম সময়তে অতিক্ৰম কৰিবপৰা হ'লোঁ বাইক চলালেই নহ'ব প্ৰশাসনৰ নিয়ম মানি চলিব লাগিব হেমলেট হেলমেট পৰিধান কৰিব লাগিব বাইকৰ ইঞ্চুৰেঞ্চ আৰ চি পলুশ্যন আৰু ড্ৰাইভিং লাইচেন্স লগত লৈ ফুৰিব লাগে যাতে প্ৰশাসনে কেতিয়াবা ধৰিলে মোৰ সম্পূৰ্ণ নথিপত্ৰ লগত আছে বুলি কৈ দেখুৱাব পাৰিব লাগে মদ খাই বাইক চলালে মদ মদ খাই বাইক চলাব নালাগে আৰু বাইক চলোৱা সময়ত স্পীড লিমিট মানি চলিব লাগে গাড়ী চলালে ছিট বেল্ট লগোৱাটো অতি প্ৰয়োজনীয় যিহেতু ছিট বেল্ট পৰিধান কৰি যিহেতু ছিট বেল্ট পৰিধান নকৰিলে এক্সিডেণ্ট হ'লে দুখ পোৱাৰ সম্ভাৱনা বেছি পৰাপক্ষত ছিট বেল্ট মাৰি গাড়ী চলাব লাগে দূৰণিবটীয়া যাত্ৰা কৰিলে দুজন ড্ৰাইভাৰ হ'লে বেছি ভাল কিয়নো অদল বদলকৈ চলাব পাৰি এনেদৰেই মোৰ গাড়ী বা বাইক চলোৱাৰ দক্ষতা বিকাশ হৈছিল